হয় নিশ্চয় আছে লখিমী চপোৱা উৎসৱ যেতিয়া পথাৰত ধান পকে আৰু গৃহস্থই পথাৰৰ পৰা বুলি ঘৰলৈ ধান আনে তাৰে প্ৰথমে তিনিটা মুঠি প্ৰথম তিনিটা মুঠি কাটি সেইখিনি আছুতীয়াকৈ থৈ লয় আৰু সেই আনোতে যেতিয়া ঘৰ পায়হি সেই তিনিটা মুঠি ঘৰৰ গৃহস্থনীয়ে এখন আগলি কলপাতত লৈ ধূপ চাকি জ্বলাই সেৱা এটা কৰি ভঁৰালৰ কোনোবা এটা কোণত একেবাৰে আচুতীয়াকৈ থৈ দিয়ে সেইখিনিক লখিমী বুলি বিবেচনা কৰা হয় আৰু সেইখিনিয়ে বছৰটোৰ সুখ সমৃদ্ধি কঢ়িয়াই আনে বুলি তেওঁলোকে বিশ্বাস কৰে আৰু আগন্তুক বছৰলৈয়ো খেতি পথাৰ খেতি পথাৰৰ শস্য ভাল হোৱাৰ কামনাৰে তেওঁলোকে লখিমী চপোৱাৰ উৎসৱ পালন কৰে